ন লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ ন লাখ পঁচাশী হাজাৰ চাৰিশ পঁয়ত্ৰিছ এক লাখ ঊনৈছ হাজাৰ তিনিশ সাতাশী পাঁচ লাখ নব্বৈ হাজাৰ দুশ পঁয়ত্ৰিছ আঠ লাখ বিশ হাজাৰ এশ তিনি